মই মমী দাসে কৈছোঁ এই ট্যুৰ গাইড হেৰি চুমী বৰা হয় নে হয় মই আপোনাৰ নাম্বাৰটো ৱেবচাইডৰ পৰা পাইছোঁ বাইদেউ শুনক না মই মানে আমাৰ ফেমেলীৰ লগত মানে কাজিৰঙা ফুৰিম বুলি ভাবিছোঁ সেয়েহে মানে কেনেকুৱা ধৰণৰ প্ৰচেছ মানে কওকচোন মানে ক'ত যাই আপোনাক লগ কৰিম বা কিমান খৰচা কেইদিনীয়া সেইখিনি গোটেইখিনি মই আমি তেজপুৰৰ পৰা যাম গোটেই পৰিয়াল লৈ অঁ

আপুনি আপুনি কোনখিনিত ৰখি থাকিব হয় তাতে আপোনাৰ আৰু আমাৰ থাকা মেলা খিনি আপুনিয়ে চাই দিব পাৰিব নে মানে ক'ত তেনেকে ঘৰ পাম নে পাম ন' কেনেকুৱা মানে প্ৰাইছ হয় তেনেকুৱা ঘৰ বিলাকত মানে আমি আমাৰ বাৰজন মান যাম ন' বাৰজন মানৰ বা কেনেকুৱা বা হয় আমি কেইদিনৰ হেৰি হ'ব ফুৰাটো দুদিন তিনিদিন লাগিব ন' এতিয়া দুদিন তিনিদিনৰ যদি আমি বাৰজন হয় ন' বাৰজন হ'লেতো তিনিটা ৰুমতো লাগিবই দিয়কচোন আমাক হয় তিনিটা ৰুমত বা কিমানখিনি খৰচা আৰু এই জীপ চাফাৰীং কৰা হয় ন' তাতে কাজিৰঙাত অঁ হয় কিমান মান পৰে এখন জীপত চাৰি হাজাৰ ন' এখন জীপত তেতিয়াহ'লেতো আমি দুখন ল'ব লাগিব সেয়াতো আপুনিয়ে কৰিব ন' সেইখিনি মেনেজ হয় অঁ অঁ হয় হয় আমি কেমেৰা নিম বুলি ভাবিছোঁ তাতো কি এক্সট্ৰা দিব লাগিব নেকি পইচা এশ ডেৰশ টকা লাগে ন' কেমেৰা অঁ তাকে ভাবিছোঁ এতিয়া কি বা হয় আপুনি আপুনিয়ে চাই দিব আৰু অলপ আৰু হাতী চাফাৰী কৰিলে কিমান লয় বা কিমান ল'ব চাৰিজন মান উঠিব পাৰি নেকি ন' হাতীত আপোনাৰ হেৰি চাফাৰীং কৰিলে তিনিজন মান পাৰি ন' তাকে ডেৰশ টকাকে লয় ন' ঠিক আছে দিয়ক হ'ব আপোনাৰ তেতিয়াহ'লে আমি পৰহি মানে গৈ আছোঁ আপোনাক কণ্টেক্ট কৰিম ঠিক আছে অঁ অঁ ঠিক অঁ ঠিক আছে অঁ ঠিক আছে দিয়ক ন' অঁ ঠিক আছে অঁ